মোৰ আটাইতকৈ গৌৰৱান্ৱিত সাফল্য হৈছে যে অসমৰ এখন নামজ্বলা ক'লেজ বৰ্তমান যিখন বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় এই অনুষ্ঠানখনত পঢ়াৰ যিটো মোৰ সপোন আছিল আৰু সেই সপোনটো পূৰ হোৱাটোৱেই হৈছে মোৰ জীৱনৰ আটাইতকৈ গৌৰৱান্বিত সাফল্য